মই বিশেষকে মানে কি বাৰীত মানে সহজে হোৱা আৰু খুব ফাৰ্নিচাৰৰ কাৰণে উপযোগী গমাৰি গছ আৰু চেগুণ আছে দুই এজোপা লগতে শিলিখা গছো আছে এডৰা চোমনি আছে যিডৰা চোমনিত মুগা পুহিব পৰা উপযুক্ত হৈ উঠিছে সদ্যহতে যিখিনি গছ গছনিৰ পৰা ভৱিষ্যতে উপকাৰ হ'ব মই তেনে গছ গছনিবিলাকহে ৰোও অদৰকাৰী গছ গছনিবিলাক মানে এইখিনি কাটি বাৰীখন চেঁচুক হোৱাৰ পৰা মুক্ত কৰোঁ লগতে মূল্যৱান গছপুলিখিনি হৈ উঠাত মানে সহায়ৰ ব্যৱস্থা কৰি দিওঁ আৰু লতা জাতীয় বস্তু মানে এইবিলাক পাচলিত পৰে লতা জাতীয় বিশেষকে মই যিবোৰ যেনেকে ধৰক জিকা ভাত কেৰেলা ৰঙলাও জাতিলাও এইবোৰ লতা জাতীয় এই লতা জাতীয় গছবিলাক হেণ্ডালি দিও ধুনীয়াকে তাত বগাই ধুনীয়া ফচল লাগে বিক্ৰী কৰিব পৰা হয় তাৰ পৰা যিখিনি উপাৰ্জন হয় সেইখিনি বিশেষকে মোৰ মিচেছে ঘৰুৱা কামত ব্যৱহাৰ কৰিবলে তেওঁ ৰাখে মই মোৰ নিজা যি ব্যৱসায় আছে তাৰ পৰা মই বিশেষ যিটো উপাৰ্জন কৰোঁ মই সেইটোৱে হাত পাতি লওঁ বাকী ঘৰুৱা যিখিনি লতা জাতীয় গছ ৰোও তাৰ পৰা যিখিনি উৎপাদান আহে উৎপাদানৰ যিটো ইনকম সেইটো মোৰ মিচেছে লয় আৰু চোমনি ডৰাত মুগা পুহিব পৰা উপযুক্ত হৈ উঠিছে এবাৰ পুহা পুহিছিলোঁ পৰীক্ষামূলক ভাৱে সাতহাজাৰ মুগা পাইছিলোঁ খুব সুন্দৰ মুগা হৈছিলে কমকেই লৈছিলোঁ মই সাত হাজাৰ পাম বুলি আশা কৰা নাছিলোঁ এই তিনি চাৰি হাজাৰ মুগা পাম বুলি ভাবিছিলোঁ কিন্তু যথেষ্ট ভাল হ'ল আৰু পুলি যিমান হৈ আছিলে গছখিনি সাত হাজাৰ মুগা পকিবৰ কাৰণে হিচাবৰ হৈছিলেহে সেইখিনি তাতকৈ বেছি হোৱাহেতেনে মই অসুবিধাত পৰিলোঁহেতেন বেলেগ চোমনিলে হস্তান্তৰ কৰিবলগীয়া হ'লহেতেন কিন্তু এই হিচাবত হ'ল আৰু এইবিলাক গছ গছনি ৰোই মানে উঠাই পেলাই মই নিজে খুব আনন্দিত হওঁ যিহেতু মোৰ বাৰীত থকা প্ৰতি জোপা গছৰ পৰা এটাই মোৰ ঘৰখনলে ইনকম অহাৰ লগতে পৰিৱেশটো সুষ্ট কৰি ৰাখে যিহেতু গছ নহ'লে মানুহ নাথাকিব গতিকে নিৰ্দিষ্ট পৰিমাণৰ যিমান গছ ৰোৱ লাগে মই সিমান পৰিমাণৰ গছ ৰোই থৈছোঁ আৰু অনাগত দিনটো মই ৰোই যাবলৈ মনস্ত কৰিছোঁ যেতিয়া সুবিধা পাওঁ মই গছ পুলি ৰোব ৰোও আৰু আগলৈ এনেকৈ কৰি যাম বা আন দহজনকো পৰামৰ্শ আগবঢ়াম বা তেওঁলোকৰ কাৰণেও প্ৰেৰণা হ'ব বিচাৰোঁ সেইকাৰণে মই সুযোগ সুবিধা অনুপাতে মই গছপুলি ৰোপন কৰি যাম